ছয় দুই দুহেজাৰ পাঁচ ন ন দুহেজাৰ তেৰ পোন্ধৰ ন দুহেজাৰ পাঁচ বিছ ছয় দুহেজাৰ পোন্ধৰ ওঠৰ পাঁচ দুহেজাৰ বাইশ